পৰিয়ালৰ পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা বুলি ক'বলৈ গ'লে আমি দুয়ো দুইটাই আমি এখন পৰিয়াল চলাত বহুত আমি কষ্ট কৰোঁ যেনেকৈ মই মহিলা হিচাপে মই প্ৰথমতে মই আমাৰ হাঁহ পোহোঁ ছাগলী পোহোঁ গৰু তাৰ পিছত চৰাই মুৰ্গী চৰাই আছে তাৰ পিছত আমি সেনেকৈ মুৰ্গী চৰাই হাঁহ পুহি আমি মই পৰিয়ালত বহুতো পইচাৰ উপাৰ্জনত সহায় কৰোঁ আৰু গৰু গৰু গাই গৰু পোহোঁ তাৰ পিছত গাখীৰ খীৰাই আমি গাখীৰটো বিক্ৰী কৰোঁ গাঁৱে গাঁৱে গাখীৰটো আমি বিক্ৰী কৰোঁ আৰু দোকানতো দিওঁ তাৰ পিছত আকৌ আমি সেই গাখীৰেৰে আকৌ একলিটাৰ দুইলিটাৰ গাখীৰেৰে আমি আকৌ পনিৰ বনাওঁ পনিৰ বনাই পনিৰটোও আমি বিক্ৰী কৰোঁ সেনেকৈ মই মহিলা হিচাপে মই সেইখিনি মই পৰিয়ালৰ উপাৰ্জন কৰোঁ আকৌ পুৰুষ হিচাপে তেওঁ আকৌ তেওঁ ৰাতিপুৱা হ'লে গৰুৰ ঘাঁহ ঘাঁহ খেৰ সকলো দানা তেওঁ যোগাৰ কৰি দিয়ে তাৰ পিছত আকৌ বাকিখিনি তেওঁ মিস্ত্ৰী কাম কৰে মিস্ত্ৰী কামত ওলাই যায় বাকী মহিলা হিচাপে মই বাকী চোৱা চিতা গৰু ছাগলী হাঁহ কুকুৰা এইবোৰ গৰুক দানা দিওঁ দানা দিওঁ ছাগলীক গছৰ পাত কাটি দিওঁ তাৰ তাৰ পিছত হাঁহ কুকুৰাৰ যেতিয়া কণী কণী পাৰিব সময় হয় হাঁহে হাঁহে কণী পাৰিলে সেইটো আমি বিক্ৰী কৰি দিওঁ চৰাই পোৱালি জগাওঁ হাঁহৰ পোৱালি ঘৰতে আমি জগাওঁ সেইবোৰ আকৌ হাঁহ কৰি আমি বিক্ৰী কৰোঁ চৰাই চৰাই পুহি চৰাইৰ পোৱালিও আমি বিক্ৰী কৰোঁ তাৰ পিছত আমি আকৌ ছাগলী ছাগলী পোহোঁ ছাগলী পুহিলে যেতিয়া আমাৰ ছাগলীবোৰ ছাগলী ডাঙৰ হয় বেচিব পৰা হয় একবছৰ মান হয় পোৱালীটো তেতিয়া আমি আকৌ সেই ছাগলীটো বিক্ৰী কৰি দিওঁ এটা ছাগলী বেচিলে আমি পঁচিছশ দুই হেজাৰ এনেকুৱা কৰি পাওঁ তেনেকৈও আমি আমি পৰিয়ালৰ উপাৰ্জন কৰোঁ আৰু লগতে গাই গৰু পোহোঁ যদি পোৱালিটো দমৰা হয় সেইটো আমি ৰাখি দুই বছৰ পিছত সেইটো বিক্ৰী কৰি দিওঁ তেতিয়াও আমি পইচা পাওঁ এটা যদি দমৰা গৰু বেচা হয় তাত আমি ন হাজাৰ দহ হাজাৰ টকা পাওঁ আমাৰ সেনেকৈ আমি পৰিয়ালটো আমি সেনেকৈ পুৰুষ মহিলা দুয়োটাই আমি চলাইছোঁ